আচলতে আজৰি সময় বুলিবলৈ এতিয়া তেনেকুৱা কোনো ধৰা বন্ধা নাথাকে যেতিয়া গ্ৰেজুয়েচন কৰি আছিলোঁ তেতিয়া তেতিয়া আছিলে যে পঢ়াৰ মাজে মাজে আজৰি সময় উলিয়াইছিলোঁ বা আছিলে বাৰু কিন্তু এতিয়া মানে কেতিয়া আজৰি সময় পাওঁ কেতিয়া কাম কৰোঁ মানে একো ধৰা বন্ধা সময় নাথাকে তথাপি তথাপিও মই মাজে সময়ে মোৰ গিটাৰ এখন আছে এতিয়া সেইখন বজাওঁ কেতিয়াবা মন বেয়া লাগিলে দুখৰ গান বজাওঁ কেতিয়াবা মনটো ভালে থাকিলে সুখৰ গান বজাওঁ আৰু কেতিয়াবা চিঞৰি চিঞৰি গাওঁ যদিও ভালকৈ গাব নাজানো কিন্তু সেইটো সেইখিনি সময় মানে মোৰ খুব প্ৰিয় হয় আৰু তেনেকুৱা কাম কৰি বহুত ভাল লাগে আৰু আগতে মই যেতিয়া কলেজত বা স্কুলত আছিলোঁ তেতিয়া মই বহুত বহু বুলি নকওঁ প্ৰায়খিনি বাহিৰা কিতাপ পঢ়িছিলোঁ যেনেকৈ ভবেন্দ্ৰ নাথ শইকীয়া ৰঞ্জু হাজৰিকা তাৰ পিছত বহুত আৰু নাম কৈ কৈ শেক শেষ শেষ ন'হব এতিয়ালৈকে তো সেইবিলাক কিতাপ পঢ়িছিলোঁ আৰু মাজে মাজে সেই কাহিনীবিলাক মই নিজে ইমাজিন কৰোঁ পঢ়ি উঠি নিজে ইমাজিন কৰোঁ আৰু কেতিয়াবা সেই কাহিনীবিলাকৰ পৰা অকণমান আঁতৰি নিজেও কিছুমান কাহিনী মানে গঠন কৰিবলৈ লৈছিলোঁ ভাল লাগে ভাবি ভাবি ভাল লাগে এতিয়াও কিছুমান কাহিনী মনত আছে বা লিখিও থৈছোঁ কেতিয়াবা সময় পালে শুনাম শুনাব পাৰোঁ বেলেগত সেইখিনিয়ে আৰু আজৰি সময়